আজিকালি ৰাস্তা ঘাট ত' সকলোফালে ভালেই ভালেই হৈছে এতিয়া ধৰি লওক মই ক'ৰবাত ওলাই গ'লো বজাৰলৈ বুলিয়ে ঘৰৰ পৰা অকণমান ওলাই ধৰি লওক মই ৰিক্সাত উঠি ৰিক্সা পা পাওঁৱে এতিয়া ধৰি লওক আকৌ আহিলোঁ এতিয়া ৰাস্তাৰ ঘৰ মানে কি গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাকো আজিকালি যথেষ্ট উন্নত হৈছে ধৰা ভিতৰৰ গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাকো পকী হৈছে ভাল হৈছে বুলিয়ে ক'ব লাগিব কিন্তু যাতায়ত ব্যৱস্থা যথেষ্ট উন্নত হৈছে আগতকৈ আগৰ তুলনাত